অঁ হেল্ল' দাদা মানে কা মানে এইটো কা মানে আপুনি কামাখ্যা টেম্পলতে মানে ওচৰতে থাকে নহয় জানো অঁ মোৰ লগৰ এজনে নম্বৰ দিছিল আপোনাৰ মই মানে কালি মানে ভাবিছোঁ কামাখ্যালৈ যাম কিন্তু মই সঠিকভাৱে এতিয়া এড্ৰেছটো নাজানোঁ মই মই বৰ্তমান আছোঁ পাণবজাৰত ডেৰশ টকা মান

ঠিক আছে কামাখ্যা গেট মানে ডাইৰেক্ট কামাখ্যা মন্দিৰৰ গেটনে আকৌ বেলেগ কিবা হয় এইখন গেট জালুকবাৰী বাছত ন আৰু অঁ অঁ অঁ অঁ বিশ টকা ন আৰু অঁ ঠিক আছে আৰু উবেৰত গ'লে বেছি ভাল হ'ব নহয় জানো আৰু মানে প্ৰায় মানে কিমান সময়ত মানে প্ৰায় মানে ভিৰটো কম থাকে মানে

দুটা মান বজাত প্ৰায় ভিৰটো কম থাকে ন ঠিকেই আছে দিয়ক তেন্তে কালি দেখা পাম মই আপোনাক আকৌ ফোন কৰিম বাৰু দিয়ক কালি দেখা পাম ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে দিয়ক ফোনটো ৰাখক এতিয়া